হেল্ল' হেল্ল' হেল্ল' শুনিছো শুনিছো অঁ পাচলি বহুত দাম হৈছে নহয় শাকো

অঁ এতিয়া পাচলি দাম এতিয়া আশী টকা আশী টকা কেজি ভেন্দি পটল আকৌ বেঙেনা এই চব্জি তাৰমানে পুৰা দাম হৈছে আৰু এতিয়া আৰু

সেইটো হয় বাৰু হ'লেও আকৌ এতিয়া দামত কিনি অনাও হয় যে হেৰি অঁ জিকাৰ দাম তিতাকেৰেলা তা তিয়ঁহ কি কৈছে অঁ জিকা এতিয়া হেৰি ষাঠি টকা আশী টকা চাই চাই আৰু তিতাকেৰেলাও সেই হেৰি ষাঠি টকা আশী টকা তাৰমানে চব্জি তাৰমানে সবেই দাম আৰু বিলাহীও আশী টকা ধৰক তেনেকৈ সব তাৰমানে চব্জি কিনি খাবই নোৱাৰি আৰু ইমান দাম এতিয়া মই বেচিম আপুনি লওক আকৌ কিমান কেনেকৈ ল'ব মই বেচিম এই কমাবলৈ ষাঠি টকা কৈছোঁ আপুনি কিমান দিব এই বহুত কম হ'ব নেকি এতিয়া অঁ অঁ হেল্ল' অঁ কওক আৰু কি ল'ব জিকাটো এতিয়া আশী টকা আপুনি ষাঠি টকা আশী টকাকৈ বেচি আছোঁ আপুনি এতিয়া কিমান দিব নিদিয়ে বৰ কম হ'ব নেকি অঁ সেইটোও হয় অঁ অঁ সেইটোও হয় ষাঠি টকাকৈ হ'ব তেতিয়া আৰু দুই দুই কেজি হৈছে তাক তিতাকেৰেলাটো ল'লে মানে আশী টকাই লাগিব দেই কেলৈ তিতা কেৰেলাটো ইমান অঁ অঁ তাকে হয় সেইটো বাৰু হ'ব দিয়ক আৰু দি ল'ব তেতিয়া ষাঠি টকাকৈ আৰু এই নহয় আমি কিনি খাওঁ নহয় বজাৰত আৰু ওচৰতে বেপাৰী আৰু নিওঁ আৰু তেনেকৈ বজাৰত চুবই নোৱাৰি দাম অঁ অঁ নোৱাৰে নোৱাৰে হ'ব দিয়ক